অঁ এইটো এইটো লাগি মানে কি হয় আপোনাৰ য'ৰ পৰা পঠিয়াইছে সেই তাত মানে সেই মান ঘৰত মানে সোমাই আছে এতিয়ালৈকে আহি পোৱাহি নাই সেইটো কাৰানে আমি মানে দিব পৰা নাই আপোনালোকক মানে মানে এইটো বস্তুটো

সেইটো হয় বাউ দেই আমাৰ মালিকেহে জানিব মানে মালিকে এতিয়া কি কৰিছে কি নাই কৰা অঁ অঁ পাৰ্চেলটো কি নাম আছিলে

অঁ সেইটো হয় বাৰু অঁ

অঁ হ'ব চাইছোঁ বাৰু মই বাৰু আপোনাক কিমানটো কি কৰিব পাৰোঁ

অঁ অঁ অঁ অঁ

অঁ অঁ ঠিক আপোনাৰ কমপ্লেইন বাৰু মই লৈছোঁ বাৰু আপোনাৰ কপ্লেইনটো মই ওপৰত জনাম ওপৰত জনাই পিনি আপোনাক মই কম বাৰু আপোনাক অঁ সেইটো হয় বাৰু এইটো মানে হেৰিটো বেয়া হৈ যায়গৈ চিভিলটো চিভিলটো বেয়া

কাম নাই অঁ মই আপোনাক হেৰি কৰি পিনি আপোনাক জনাম বাৰু ঠিক ঠিক হে অঁ ঠিক আছে অঁ অঁ ঠিক আছে অঁ